পাঁচ ছয় দুহেজাৰ বাইছ সাত আঠ দুহেজাৰ তেইছ আঠ ন ঊনৈছশ আঠানব্বৈ পোন্ধৰ ছয় ঊনৈছশ পঁচানব্বৈ ন আঠ দুহেজাৰ পঁচিছ